অসমৰ মানে অসমৰ ব্যৱসায়কলে সমস্যা হোৱা প্ৰধান কাৰণটো হ'ল যাতায়াত যিহেতু ৰাস্তা ঘাট বিশেষকৈ বেয়া মানে যে ধৰক আমি যদি কোনোবা এটা ঠাইৰ পৰা যদি মাল আনিবলৈ যাওঁ সেই মাল আনিবলৈ যাওঁতে সময় সেই ৰাস্তাটো যথেষ্ট বেয়া হয় অ' সময়মতে আহি আমি ধৰক এজ আন ঠাইৰ পৰা ব্যৱসায়ী বস্তু আনি পেলাই যেতিয়া ধৰক এখন বজাৰত আমি বিকিব লাগে সেই অনা সময়খিনি কি হয় আমাৰ ৰাস্তাত খাই দিয়ে আৰু আহি পেলাই কি হয় বজাৰ যেতিয়া সামগ্ৰী লৈ লওঁ সাধাৰণতে বজাৰ মানুহবোৰ যিবোৰ মানুহ বজাৰলৈ মাল বস্তু কিনিবলৈ আহে বা সেই মাল বস্তু কিনা মানুহখিনি সাধাৰণতে ঘৰমুখী হয় আৰু তেতিয়া কি হয় ব্যৱসায়জনে লোকচান সন্মুখীন হ'বলগীয়া হয় আৰু দ্বিতীয় কথা চিণ্ডিকেট মানে ধৰক যিবোৰ চিণ্ডিকেট থাকে তেওঁলোকে কি কয় আমাৰ পৰা পইচা লয় পইচা লোৱা কি হয় আমি অধিক মূল্যত বিকিবলগীয়া হয় সামগ্ৰীখিনি আৰু অধিক মূল্যত বিকিবলৈ কি হয় গ্ৰাহকে কিনিব নিবিচাৰে কাৰণ গ্ৰাহকে কিনিব নিবিচাৰ সময়ত আমি কি হয় আমাৰ লোকচান সন্মুখীন আমি হ'বলগীয়া হয় আৰু দ্বিতীয় কথা হ'ল আমি যিটো লেছি লেছি থাকে সেই লেছিৰ মানে যিটো আমাৰ পৰা দৈনন্দিন আমাৰ লেছি যিটো হাত খোৱা ল'ব লাগে তাৰো মানে প্ৰতিদিনে ধৰক মূল্য বৃদ্ধি কৰে সেই মূল্য বৃদ্ধিটো আমি সমস্যা ভুগিবলগীয়া হয় য'ত আমি ধৰক দিব লাগে পাঁচ টকা কেতিয়াবা সেই পাঁচ টকা এটা আমি দুটা যদি হেৰি আনো বস্তা আনোতে বিছ টকা লয় তেনেকৈ ধৰণৰ এটা ডাঙৰ বৃহৎ এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু যিহেতু আমাৰ সময়মতে আমি বস্তু ৰাইজক জনসাধাৰণক যোগান ধৰিব নোৱাৰোঁ যোগান ধৰিব নোৱাৰাতো এটা সমস্যা আমি ৰাস্তা ঘাটৰ সন্মুখীন হ'বলগীয়া হয় ট্ৰেন্সপৰ্টৰ যিটো সমস্যা যিহেতু গাড়ী আমাৰ যিটো সমস্যা হয় ধৰক আমি গাড়ীয়ে যিটো সম মানে এইটো কি কয় বস্তুবোৰ অনা নিয়া কৰিবলৈ তেনেকৈ ধৰণৰ উপযুক্ত গাড়ীও পোৱা নাযায় বা সামগ্ৰীখিনি আমি ধৰক বেলেগ ধৰণে সিঠাইৰ পৰা সিঠাইলৈ নিবলৈ মানে আমাৰ যি পৰি ধৰক মোতীয়া অভাৱ হয় মোতীয়াও অভাৱ কেতিয়াবা হয়